হেল্ল' অবিনাশ হয়নে ভাল নে কি কৰি আছিলা

লগ পাব লাগিছিলে এবাৰ বুইছানে বহুত দিন হ'ল লগ পোৱা নাই নহয় তাকে বহুত দিন হ'ল লগ পাব লাগিছিলে কিবা এটা প্লেনিং কৰিব লাগিছিলে এক্সুৱেলী কাইলৈটো দেওবাৰ আছিলে ক'ত লগ কৰা হ'ব বাৰু দেবাংগী গাৰ্ডেন ওচৰতে বাৰু ভালে হ'ব ঠাইখিনি বৰ ভাল বাৰু ঠাইখিনি বহুত ভাল তাতে গৰম যি পৰিছে আহিব সি আৰু ৱিকেণ্ডত লগৰকিটাকো কণ্টেক কৰাচোন একেলগে লগ পালে ভাল হয় বোলো সেইটো বাইকেৰে বাইক ৰেডি কৰাটোৱেই ভাল হ'ব নেকি

সেইটো হয়

তাত চাগে সেই থাকিবই ৰেষ্টুৰেণ্ট তাৰ ৰেষ্টুৰেণ্টতে খোৱা হ'ব যোগাৰটো এতিয়া কোন কোন ওলাই আছে খবৰটো কৰিবাচোন লগ পালে ভাল লাগিব সিহতঁকো লগ নোপোৱা বহু দিন হ'ল মোৰো সেইটো হয় সিটো বহুত ব্যস্ত হৈ থাকে তথাপিও কাইলৈ বন্ধ যদিও সময় পাবও পাৰে সেইটো বাৰু থাকে তথাপিও এবাৰ খবৰ ল'বা লগ পালে ভাল লাগিব তুমি আৰু মোক লগতে মোক খবৰটো দিবা কোন কোন ওলাইছে তাতে যাব লাগিব তাতে ভালে লোকেচনটো ভাল এতিয়া যি গৰম পৰিছে তাত ভাল লাগিব আবেলিটো লগ পালে ঠিক আছে তুমি খবৰটো দিবা কোন কোন ওলাইছে ঠিক আছে দিয়া